আমি যেতিয়া ভ্ৰমণ কৰিবলৈ যাওঁ আমাৰ সম্প্ৰদায়ৰ বা সম্প্ৰদায়ৰ বাহিৰৰ গ'লেও আমি কোনো ধৰণৰ সমস্যা মুখামুখি হোৱা নাই আমাক সকলোৱে ভাল ব্যৱহাৰেই কৰে আদৰ সাদৰ কৰে আমিও তেওঁলোকক সন্মান জনাওঁ আৰু তেওঁলোকৰ লগত একেলগে খোৱা বোৱা কৰোঁ গতিকে আমি কোনো সমস্যাৰ সন্মুখীন হোৱা নাই